হেল্ল' অ' বৰা দোকানত লাগিছে নে শাক পাচলি দোকানত অ' এই মই এই গগৈ আলি পা কৈছিলোঁ চাৰিঙৰ মই কাইলে সৰুকে ঘৰত এই অনুস্থান এটা পাতিব লৈছিলোঁ তাৰছত শাক পাচলি কেইডালমান লাগিছিলে এতিয়া শাক পাচলি প্ৰথমতে লাগিব হেৰি জলকীয়া বিলাহী তাৰছত আকৌ গাজৰ তাৰপৰা বন্ধাকবি তাৰপা ইস্কছ জাতিলাউ কোমোৰা বা ৰঙালাউ যিটো হয় সেইটোকে দিব অ' দামবোৰ কেনেকৈ অ' দামবোৰ কেনেকৈ

তাৰপা এইখিনি

অ' মই যাবলৈ অসুবিধা আপুনি আপোনাৰ চেলমেন এজনক পঠিয়াই দিব পাৰিব নি মই লিষ্টখন দি দিম

তেওঁ হাতত মই তেওঁ দিবলৈ আহোঁতে মই তেওঁক কেছ দি পঠিয়াম আপুনি লিষ্টখনত মই লিষ্টখন হোৱাটছাপত দি দিম আপোনাৰ নাম্বাৰ তাৰছতে আপুনি যিটো হয় তেওঁক কৈ পঠিয়াব নহ'লে মই গুগুল পে কৰিম বা কেছ হ'লেও দিম যিটোয়ে সুবিধা হয়

অ' ঠিক আছে মই দি দিম বাৰু যদি তেওঁ দিবহি পাৰে সেইটোপ মই কৰি দিম দি দিম অ' অ' ঠিক আছে

অ' ঠিক আছে মই দিছোঁ তেতিয়াহ'লে অ' হ'ব অ'